বৰ্তমান প্ৰযুক্তিবিবিদ্যে আমাৰ এতিয়া বৰ্তমান আৰু ভৱিষ্যতক বহুতো সহায় কৰিছে আজিকালি যেনেকৈ মেডিকেলবোৰতো ইমান আমাৰ আজিকালি বেমাৰ আজাৰো বহুত বাঢ়িবলৈ ধৰিছে সেইটো কাৰণে আমাৰ মেডিকেলবিলাকতো ইমান সা সুবিধা হ'ল যে আমি সকলো মেচিনে কম্পিউটাৰাইজড হ'ল যেনে আল্ট্ৰাচাউণ্ড এক্সৰে এম আৰ আই চি টি স্কেন সকলো মেডিকেলৰ আজিকালি সা সুবিধা ইমান ইমান সুন্দৰকৈ কৰিছে সেইবিলাকৰো বহুত আগতকৈ বহুত উন্নত হৈছে তাৰ উপৰিও আজিকালি এই ইণ্টাৰনেটৰ যুগত সকলো কম্পিউটাৰ কম্পিউটাৰ ইণ্টাৰনেটৰদ্বাৰাই কাম হয় যেন কেফেবিলাকত আমি আগতে মই যিকোনো কাম মাটি বাৰীৰ সমস্যাৰপৰা আদি কৰি যিকোনো কিবা এখন কাগজপত্ৰ কৰিবলৈ বহুত দিগদাৰ হয় আজিকালি সকলো সেইবিলাক কম্পিউটাৰৰ তেনেকুৱা দোকান চি চি টি ভি খুলিলে তাত গৈ আমি সকলো ভাল কাম বন নিজে কৰিব পাৰোঁ আকৌ আধাৰ কাৰ্ডৰ লিংকৰপৰা আদি কৰি বহুত বহুত আজিকালি যি অসমত আঁচনি ওলাইছে সেইবিলাকো আমি নিজে কম্পিউটাৰে সেইবিলাকো কম্পিউটাৰ কেফেত গৈ বহি কৰিব পাৰোঁ ইণ্টাৰনেটটো আমি ঘাৰতে বহিও বহুত বাহিৰৰ অসমৰ বাতৰি আমি নেটৰদ্বাৰাই সেইবিলাক চাব পাৰোঁ অসমত চাকৰি বাকৰি কিবাাকিবি ওলাইছে চৰকাৰী চাকৰিয়ে হওক বা ইণ্টাৰভিউ দিয়া সকলো ধৰণৰ আজিকালি ল'ৰা ছোৱালী ইমানে সা সুবিধা হ'ল যে সকলো ইণ্টাৰনেটত গুগলত চাৰ্ছ কৰিলেও সেই সকলো পোৱা যায় আমাৰ আমি আগতে যেনেকৈ ধৰি ডিক্সনেৰী বা সকলো ধৰণৰ কিতাপ পত্ৰ কিনি পঢ়িবলগীয়া হৈছিল আজিকালি সকলো সুবিধা কম্পিউটাৰ সকলো ইণ্টাৰনেটতেই আমি বা যিকোনো এটা চাৰ্ছ কৰিলেই আমি কম্পিউটাৰত ধুনীয়াকৈ বা তাত দেখা পাওঁ তো তাৰ কাৰণে আমাৰ আজিকালি ল'ৰা ছোৱালীবোৰ সুবিধা হৈছে ভৱিষ্যতে আৰু এতিয়াতকৈয়ো উন্নত হ'ব বুলি আমি আশা কৰিছোঁ আমি যাতে ইয়াতকৈ মানে উন্নত প্ৰযুক্তি আৰু ভাল ভাল কম্পিউটাৰ ভাল ভাল মানে হেৰি আহে প্ৰকৃত ইণ্টাৰনেটৰ আৰু সুবিধা আমি পাওঁ বুলি আমাৰ ভৱিষ্যতত এই এই আশা কৰিছোঁ